আমি নতুন যেতিয়া খেতি চপোৱা হয় তেতিয়া আমি মানে ন খোৱা বুলি কয় নতুন ধানৰ তাৰমানে আমি ভাত বনাই খাওঁ তাতে মাছ মাংস যোনে যি খায় বিভিন্ন ধৰণৰ খাদ্য খায় কিছুমানে আকৌ পথাৰত ভোজ খায় ভোজ হিচাপে পালন কৰে ৰাইজে মিলি খায় আৰু কিছুমানে ঘৰুৱাভাৱেও খায় আৰু মাঘৰ বিহুতো আমি নতুন সেই চিৰা পিঠা লাড়ু এইবিলাক আমি বনাওঁ মাঘৰ বিহুত সেই নতুন চাউলেৰে আমি পিঠা খাওঁ তাৰ পাছত হেৰি বিহুৰ আগদিনাখনেও আমি নতুন চাউলৰ পিঠা খাওঁ তাৰপাছত ভাত বনাওঁ এই মানুহে বিভিন্ন ধৰণৰ মানে খানা খাদ্য খানা খায় যোনে যি ভাল পায় মাঘৰ বিহুত উৰুকাতো সেই নতুন চাউলৰ জহা চাউলৰে ভাত বনায় মাছ মাংস কিছুমানে আকৌ পথাৰত মিলি খায় আৰু কিছুমানে ঘৰুৱাভাৱেও খায় এই বিহুটো তাৰ পিছদিনাখনেই আকৌ সান্দহ খোৱা হয় এনেকৈ মানে খায় চবে যোনে যেনেকৈ ভাল পায় সেনেকৈ মানে আমি উৎসৱ পালন কৰোঁ